হয় প্ৰযুক্তি আৰু বাহিৰৰ জগতখনৰপৰা বিচ্ছিন্ন হোৱাৰ উদ্দেশ্যেৰে ভ্ৰমণ কৰিছোঁ মই মই ভ্ৰমণৰ ক্ষেত্ৰত বহুতো জেগা ফুৰিছোঁ হয় অৰুণাচললৈ গৈছিলোঁ এই যোৱা গৰমৰ বন্ধত অৰুণাচললৈ আমি সপৰিয়ালেৰে গৈছিলোঁ অৰুণাচলত মোৰ ল'ৰাটো সৈতে পাহাৰত উঠিবলৈ অলপ কষ্ট হৈছিল পাহাৰৰ সৌন্দৰ্যটো বহুত নান্দনিক নান্দনিক সৌন্দৰ্যৰ মাজত পাহাৰৰ ওপৰৰপৰা একেবাৰে ওপৰ নাপালোঁগৈ তথাপিতো তাত ভালেই লাগিলে পৰিৱেশটো পাহাৰৰপৰা বৈ অহা জুৰিত জুৰিত তাত আমি ওচৰৰপৰা চাব চাইছিলোঁগৈ তাত বিভিন্ন ধৰণৰ গছ গছনিবোৰো সেউজীয়াৰ লগত মিলি থাকি ভাল লাগিল সেউজীয়া কাৰণ মোৰ বহুত ভাল লাগে যান্ত্ৰিকতাই মানুহক মানে বহুতেই হেৰি কৰি দিয়ে মানসিক অশান্তিও দিয়ে যান্ত্ৰিকতাৰ কাৰণে সদায় ঘৰত ঘৰত বন্দী হৈ থাকিও ভাল নালাগে যান্ত্ৰিকভাৱে অকল নগৰে চহৰে গৈয়ে যোৱাটোৱে কথা নহয় প্ৰকৃতিৰ লগত মানুহ মিলি থাকি ভাল লাগে প্ৰকৃতি মোৰ প্ৰিয় সেয়েহে মই অৰুণাচলত খুব ভাল লাগিলে মানুহজনৰ সৈতে এনজয় কৰিলোঁ তাৰপিছতে মই ফুৰিবলৈ গৈছিলোঁ শিৱসাগৰলৈ শিৱসাগৰত তাৰ ৰজাৰ সকলে বনাই থৈ যোৱা মৈদামসমূহ এই ৰজাদৌল শিৱদৌল এইসমূহ চাইও ভাল লাগিলে তাত আমি ফুৰিলোঁগৈ বিভিন্ন ধৰণৰ পুখুৰী পানী গছ মাছ এইবিলাকৰ লগত আমি ভালকৈ ফুৰা চকা কৰিলোঁ তাৰপিছত প্ৰকৃতিৰ তাত থকা যি ৰজাৰ দিনৰ মানে ঐতিহাসিক স্মৃতিবোৰ আমি কিতাপতহে পঢ়িবলৈ পাইছোঁ এতিয়া আমি সন্মুখতে সেইসমূহ দেখা পালোঁ আৰু সঁচাকৈয়ে বহুত ভাল লাগিলে আমি এই যোৱা ঠাণ্ডাৰ দিনত আমি শ্বিলঙলৈও গৈছিলোঁ শ্বিলঙত শ্বিলঙৰ প্ৰাকৃতিক সৌন্দৰ্যটো সঁচাই বহুত মনোমোহা সেই সৌন্দৰ্যই আমাক বহুত আপ্লুত কৰি তুলিলে সৌন্দৰ্যৰ আৱেষ্টনীত আমি সঁচাকৈয়ে চাৰিদিনতকৈও অধিক আমি সোমাই পৰিলোঁ তাত তাত অৱশ্যে আমাৰ সময়টো যোৱা সময়টো ঠাণ্ডা দিনৰ কাৰণে আমাৰ অলপ কষ্ট হৈছিল সেই কষ্টখিনিৰ কাৰণে আমি ঠাণ্ডাৰ প্ৰকোপত অলপ স্বাস্থ্যজনিতও পানী লগা কাহ জ্বৰ আদি হৈ গ'ল সেয়েহে আমি বেছিদিন নাথাকি তাৰপৰা সোনকালে ঘূৰি আহিলোঁ এয়া সঁচাকৈয়ে প্ৰকৃতিৰ সেউজীয়াখন বহুত ভাল লাগে মোৰ সেয়েহে মানুহজনৰ সৈতে ল'ৰাটোৰ সৈতে প্ৰকৃতিৰ লগত ফুৰা চকা কৰি সঁচাই ভাল লাগে প্ৰকৃতিখন প্ৰকৃতি সেউজীয়া বুলি ক'লে প্ৰকৃতিৰ নান্দনিক টেষ্ট ৰূপটোফলে মোলে সঁচাকৈয়ে বহুত সুন্দৰ লাগে